মই প্ৰথমবাৰ যেতিয়া মানে প্ৰথম মানে কিবা এটা কৰিবলৈ যেতিয়া খুব ইচ্ছা যায় চিলাই কৰিবলৈ বা হওক

তাৰপিছতে যেতিয়া ডাঙৰ হ'লোঁ অলপ তেতিয়া মানে মাক যেতিয়া মানে সেনেকৈ চিলাই কৰা দেখোঁ মায়ে যেতিয়া মোক ফ্ৰক চ্ৰকবিলাক চিলাই মেলি পিন্ধাই মোৰো ভাল লাগে ন' তেনেকৈ পিন্ধি পেলাই তাৰপিছত মোৰো মন যায় তেতিয়া কেতিয়াবা কেতিয়াবা মই মানে সেই পাছত তেনেকৈ মাক চাই চাই চুই মানে চুৰিদাৰবিলাকৰ টপবিলাক

কিন্তু তেতিয়া কিন্তু বৰ ভাল লাগে মানে সেইটো বস্তুটো যেতিয়া নিজে কৰি মেলি মানে পিন্ধো তেতিয়া সেই নিজে কৰি মেলি পিন্ধা বস্তুটো মানে হেৰি এটাই বেলেগ ন' সুকীয়া আমেজ এটা

কোৰ্চাৰে আপোনাৰ হেৰিবিলাক শৰাই ঢাকনি এ গাৰু হেৰি এনেকৈ বনায় আৰু

ভাল লাগে তাৰপিছতে মই তেনেকৈ মামীৰ পৰা অকণমান মানে শিকি পেলাই ময়ো তেনেকৈ কেতিয়াবা কেতিয়াবা মানে অকণমান খুচি মেলি চাওঁ আৰু চাই মেলি সেনেকৈ কৰি মেলি কিবা এটা ভাল লাগে ভাল লাগি পেলাই তেনেকৈ শৰাই ঢাকনি কেইখনমান এনেকৈ বনাইছিলোঁ মই তেতিয়া

আপোনাৰ পিন্ধিলেও ভাল লা লাগে তাৰপিছতে বনোৱা দেখিলেও ভাল লাগে তাৰপৰা তেনেকৈ মামীক মানে মই কওঁ আৰু মোক শিকাই দিব দেই মামী আপুনি ঊলৰ হেৰি তেনেকেই মই কেতিয়াবা সেই প্ৰায় কিন্তু এই পঢ়াৰ হেৰিতে মানে সেনেকৈ শিকিবলৈ তেনেকৈ নহ'লগৈ আৰু

তাৰপিছত সেইটো কৰিলোঁ তাৰপিছত মামীৰ পৰা ঊলৰ মানে শৰাই ঢাকনি চাকনি এইবিলাক শিকিলোঁ শৰাই ঢাকনি দুখনমান বনালোঁ সেইবিলাক সেইবিলাক কৰি এনেই কিবা এটা ভাল লাগে এনেই নিজে মানে বনোৱা বস্তুটো মানে হেৰিবিলাক বেলেগ ও কিবা এটা নিজে যদি যিটো বস্তু কাম কৰোঁ ন' সেই কামটো যেতিয়া মানে শেষ হয় তেতিয়া যিটো আত্মসন্তুষ্টি পোৱা যায় সেইটো মানে সেইটো কাকো বুজাব নোৱাৰি ন' সেইটো বহুত ভাল লাগে মানে সেই তাৰ আমেজটোৱে সুকীয়া তাৰপাছত এতিয়া লাহে লাহে যেতিয়া বিয়া হৈ আহিলোঁ বিয়া হৈ অহাৰ পাছত প্ৰথম অৱস্থাত সেইবিলাক আৰু ঘৰৰ মানে হেৰি বোৱাৰী হোৱাৰ পাছত আৰু সেইবিলাক মানে হেৰি নাই কিন্তু এতিয়া কি হয় নিজেই ও দহি চহীবিলাক গাথোঁ এ নিজে দহি বাথোঁ মানে চাদৰৰ চাদৰ দহীবিলাক বাটোঁ কোনোবাই যদি বোলে মোক বোলে দহি ঘৰৰ মাহঁতে বা কোনবাই দহি মাহঁতৰ চাদৰ তাদৰবিলাকো দহি ময়ে বাটি মেলি দিওঁ তেনেকৈ

বাটি ভাল লাগে আৰু সেইকাৰণে এতিয়া এতিয়া মানে ভালকৈ হেৰি কৰোঁ বুলি কাম যদি মই কৰোঁ বুলি গোঁঠা চিলাই গোঁঠা বা কিবা চিলাই কৰা বুলি ক'বলৈ গ'লে মানে সেই দহিটোহে বাটোঁ আৰু বৰ্তমান মই এতিয়া দহিটো বাটি মেলি এ নিজে এতিয়া এতিয়া শেষত এতিয়া কালি পৰহি আজি অলপদিন হ'ল আৰু মানে এসপ্তাহমান হ'ল এসপ্তাহমানৰ আগত কাপোৰ এযোৰ আনিলো কাপোৰযোৰ আনি মানে বে বেঙুণীয়া ৰঙৰ সেইযোৰৰ মানে দহিটো মই সেই নিজেই গাঁঠীছোঁ আৰু এযোৰ এতিয়া কালি পৰহি

মানে হেৰি কৰিবলৈ তাৰ নিচিনাকৈ মানে সূতাখিনি আনি মেলি থৈ দিছোঁ আৰু যিহেতু মিলাই ল'ব লাগে ন' দহি গাঁঠিবৰ কাৰণে সূতাটো চাদৰখন বা মেখেলাখনৰ ফুলটো যেনেকুৱা হয় তেনেকুৱা দহি সূতাখিনিৰ ৰংটো তেনেকুৱাই হ'ব লাগিব সেইকাৰণে দহি সূতা চূতা মিলাই মেলি আৰু দহিখিনি এতিয়া গাঁঠিম বুলি ভাবিছোঁ গতিকেলৈ সেই তেনেকুৱাকৈ সময়বিলাক অকণমান মানে পাৰ কৰি আছোঁ আৰু মানে আজৰি সময় বিশেষকৈ সেইটো কাম মানে দহি চহি গাঁঠি মেলি সেনেকৈ কৰি মেলি চিলাই চিলাইটো তেনেকৈ এতিয়া এ কৰিবলৈ মানে চাদৰ তাদৰবিলাক এতিয়া পতি চতি খোৱাবিলাক সেইবিলাক নিজেই কৰোঁ মেচিনত

সেইকাৰণে সেইটো সেইটো কৰি সেই সেইবিলাক কৰি মানে ভাল লাগে তাৰমানে আজৰি সময়ত সেই চিলাই কৰি বা দহি চহি গাঁঠি আৰু সব সময়তো দহিটো গাঁঠিব নহয় কিন্তু হ'লেও যিখিনি নিজৰ মানে চাদৰখন আনক মানে নিদিওঁ আৰু টেইলৰিঙত নিদিওঁ নিজেই দহি বাটোঁ মানে এনেকুৱা কথা

তাৰপিছতে আকৌ আজিকালি ওলোৱা এই পলিপাট চলিপাট এইবিলাকৰ এইবিলাকৰ কাপোৰবিলাক নিজেই দহি গাঁঠি মেলি নিজে হেৰি কৰি নিজেই পিন্ধো আৰু কাৰণে ভাল লাগে সেনেকে কৰি পেলাই পিন্ধি এতিয়া আজৰি সময় বা ভাল লগা কাম বুলি ক'লে মানে তাৰমানে এ হৈছে দহি গঁঠা কামটো দহি গুঠি গোঁঠা কামটোৱে বুলি ক'ব পাৰি আৰু এতিয়া সেই গৈ লোকৰ ঘৰত মানে এনেই সময় বহি টাইম পাছ কৰাতকৈ তাৰমানে সেইটো কৰিয়ে দহি চহি গাঠি চিলাই তিলাই কিবা কিবি কৰিয়ে সময়টো পাৰ কৰি দিওঁ আৰু বিশেষকৈ এইবোৰ এইবোৰ মানে ওম শৰাই ঢাকনি চাকনি এইবিলাক বনাই এ তেনেকৈ ভাল লাগে কৰি মেলি সেইটোৱে ঠিক আছে